মই প্ৰথমটো ৰেচিপি জনাম কঁঠালৰ দুইটা আজিকালি কঁঠাল ওলাইছে নহয় এই কাৰণে মনত পৰিল এইটোৱে বনাইছোঁ সেইটো কওঁ ৰ'বা তোমাক কঁঠালৰ গুটি খাৰ খাই পাইছানে কঁঠালৰ গুটিখিনি বইল কৰি ল'বা প্ৰথমতে বইল কৰিলে কৰি পেলাই কি কৰিবা দালিও দিবা অলপ তাত দি অলপ খাৰ কুকাৰতো দিব পাৰা অলপ খাৰ দিলা আদা অলপ ঠেতেলা আদা অলপ দিবা আৰু দি পেলাই হুইচেল মাৰি দিবা কঁঠালৰ গুটি সিজিবলৈ অলপ পানী দিবা তাতে দি পেলাই তাতে হুইচেল মাৰি দিলা দি পেলাই নমাই দিবা যেতিয়া গেচটো যায় হুইচেইলটো যায় যোৱাৰ পিছত নমাই থৈ দিলা ঠাণ্ডা হ'ব দিলা দি পেলাই কেৰাহী এটা বহাই দিবা দি কেৰাহীটোত তেল দি তাত তেজ পাত জ্বলা জ্বলা অলপ হ'লে ভাল লাগে দিয়াচোন জ্বলা অলপ দিলা দি তাতে পাচফুৰণ অলপ দিব পাৰি আৰু সৰিয়হ সৰিয়হ পিচি পেলাই দিব পাৰি তাতে সৰিয়হ দি পেলাই সেইখিনি বাকী দিলে হ'ল কঁঠালৰ গুটি যিখিনি বইল কৰি থৈ দালি কঁঠালৰ গুটি সেইখিনি বইল কৰি থৈ দিয়া গৈছে সেইখিনি তাত বাকি দিব লাগে দি যেতিয়া তাত নিমখ হালধী অলপমান দি দিলে হ'ল আৰু খাৰটো আগতে কুকাৰত দিওঁতে খাৰটো দি দিব লাগে সেইখিনি হুইচেল এই কি হুইচেল যোৱাৰ পিছত নমাই থোৱা সেইখিনি তাতে বাকি দিলে হ'ল কেৰাহীটোত কেৰাহীটোত বাকি দি অলপ সময় যেতিয়া পানীটো অলপ থুপথুপীয়া হেন হয় তেতিয়া নমাই থ'লে আৰু এইটো একদম ভাতৰ লগত খাই বহুত টেষ্টি এতিয়া কঁঠালৰ গুটিৰ এভেলেবল গতিকে এইটো খাই খাই চাবাচোন বহুত ভাল লাগে তাৰে দুই নম্বৰ ৰেচিপিটো ক'ম মই নৰসিংহ ভেদাইলতাৰে মাছৰ জোল নৰসিংহ আৰু ভেদাইলতাৰ পাতখিনি ভালকৈ ধুই মিক্সিত পিচি ল'লে হ'ল পিচি লৈ তাত তাৰে লগত নিদি দিবও পাৰি আদা নহৰু অলপ পিচি পেলাই থৈ দিলেই হ'ল আৰু এই যে নৰসিংহ আৰু ভেদাইলতাখিনি পিচি ল'বা ল'বা তাতে কেইটামান বুট কেঁচা এই তিয়াই থোৱা বুট কেইটামান দি পেলাই পিচিবা পিচি পেলাই থৈ দিলা থৈ দি মাছখিনি আনি মাছ যিখিনি থাকে আৰু মাছ যিমান পৰিমাণটোৰ কথা নাই মাছখিনি ভাজি ল'বা লৈ পেলাই সেই তেলখিনিত মাছ ভজা তেলখিনিতে কি কৰিলে হ'ল অলপ আলু পিঁয়াজ কুটি দিলে হ'ল পিঁয়াজ দি পেলাই তাত আলু এটা সৰু সৰুকৈ কুটি ভা পিঁয়াজৰ লগত ভাজি ল'লে হ'ল ভাজি লৈ অলপ যেতিয়া ৰংচঙীয়া হ'ব তেতিয়া হেৰি নহয় এই পিচি থোৱা নৰসিংহ ভেদাইলতা আৰু আৰু এই বুটখিনি যে পিচি থৈছা সেইখিনি তাত দি দিলেই হ'ল দি পেলাই যেতিয়া ধুনীয়াকৈ উতল আহিব গৰম হ'ব আৰু ধুনীয়াকৈ ভালকৈ উতল আহি আহিলে তাত মাছৰ পিচখিনি পেলাই দিয়া আৰু ভালকৈ উতলিব দিলেই হ'ল আৰু আদা নহৰুখিনি এই আলু যে ভাজিবা তাতে দি দিলে হ'ল আৰু দি পেলাই সেইখিনি প্ৰথমতে ভাজি ল'লে হ'ল লৈ তাৰ পিছত এই কি ভেদাইলতা নৰসিংহৰ পিচখিনি তাতে দি অলপ সময় ভাজি লৈ তাৰ পিছত যেতিয়া উতল আহিব আহিলেই নমাই বেছি মাছখিনি দিয়া যাব মাছৰ পিছত যেতিয়া উতল আহিব তেতিয়া নমাই থলেই হ'ল এই দুটাৰ ৰেচিপি খাই বহুত টেষ্টি লাগে নৰসিংহৰ এই এইটো ভাল লাগে আমাৰ ভেদাইলতাৰ এইটো আৰু কঁঠালৰ গুটিৰ এইটো ৰেচিপি খাইও ভাল লাগে এতিয়া এই দুটা এভেইলেবল মানে পায়ো ঘৰত আমাৰ গাঁৱৰ মানুহৰতো এইবিলাক থাকেই আৰু এই দুটা খাব পাৰি আৰু স্বাস্থ্যকৰো হয় ৰেচিপি